হেল্ল' দাদা মই অথনি যে আপোনাৰ অ'টত আহিছিলোঁ অংকনা বৰগোহাঁইয়ে কৈছোঁ দাদা আপোনাক মই একদম অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আপুনি যে ইমান চেফলি মোক ঘৰত থৈ গ'ল ইমান নিশা আজিকালিতো পৰিস্থিতিবোৰ জানিছেই আৰু কেনেকুৱা ছোৱালী বাহিৰত অলপো সুৰক্ষিত নহয় আমিও পেপাৰে পত্ৰই বিভিন্ন ধৰণৰ খবৰ পাই থাকোঁ এনেকুৱা হৈছে তেনেকুৱা হৈছে তাৰকাৰণে বহুত ভয় এটা মনত সংশয় এটা সোমাই থাকে আপোনাৰ অ'টত উঠোতে প্ৰথমতে ভাবিছিলোঁ কি বা হ'ব কেনেকুৱা বা হ'ব কিন্তু আপুনি ইমান ফ্ৰেণ্ডলি কথা বতৰা পাতি আহিলে যে মোৰ অলপো ভয় নালাগিলে নিজৰ মানে দেউতাৰ দৰে অনুভৱ হ'ল আপোনাক আজিকালিতো এনেকুৱা ব্যক্তি খুব কম পোৱা যায় আপোনাক লগ পাই গ'ম পাইছো যে পৃথিৱীখনত ভাল মানুহ এতিয়াও বহুত আছে আচলতে মই মোৰ লগৰ এগৰাকীৰ বাৰ্থদে আছিলে তাইৰ বাৰ্থদে খাবলৈ গৈছিলোঁ তাতে মানে বহুত ৰাতি হৈ গ'ল আৰু সিহঁতৰ গাড়ীখনো বেয়া হ'ল মোক থৈ যোৱাৰ কথা আছিলে ঘৰত মই অ'টোতে যাওঁ বুলি ওলাই আহি আপোনাক লগ পাইছিলোঁ প্ৰথম উঠিবলৈ ভয় লাগিছিলে আৰু অ'টখনত ভাবিছো আৰু হ'লেও এতিয়া ইমান ৰাতি হ'ল যেতিয়া মই যাওঁগৈ আৰু ঘৰলৈ তেনেকই আহি থাকোঁতে আপুনি ইমান ভালকৈ কথা বতৰা পাতিলে ইমান মানে সুৰক্ষিত এটা অনুভৱ হ'ল আৰু আপোনাৰ লগত তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ দাদা